মোৰ অঞ্চলত প্ৰায়বোৰ মানুহ এতিয়া বৰ্তমান নিজৰ স্বাস্থ্যৰ প্ৰতি সচেতন হয় কাৰণ তেওঁলোকে আগতে যিহেতু এনেকৈ গাহৰি ফাৰ্ম বা মুৰ্গী এইবোৰ ওচৰে ঘৰৰ একেবাৰে ঠাইতে নিজৰ ৰুমৰ লগতে তেওঁলোককো বান্ধিছিলে বা থৈছিলে সেই তাৰ ফলত যিখিনি স্কিনৰ প্ৰব্লেম বা বিভিন্ন ধৰণৰ বেমাৰ আজাৰ হয় সেই প্ৰতি যেতিয়া তেওঁলোকে সচেতন হ'ল এতিয়া সেইবোৰ উপাৰ সঁচাই মানে সদায় দূৰত থাকে আৰু দুই দুশ তিনিশ মিটাৰ দূৰত সেই গঁৰালবোৰ বনাই কাৰণ বেমাৰ আজাৰ যাতে নহয় পৰিৱেশতো চাফ চিকুণকৈ থাকে আৰু প্ৰত্যেকৰ ঘৰে ঘৰে শৌচালয় আছে কাৰণ আগতে মুকলিকৈ শৌচ কৰিছিল যিহেতু তেতিয়া বেমাৰ আজাৰ দেখা দিছিলে বিভিন্ন ধৰণৰ ভিতৰুৱা অঞ্চলৰ ঠাই সমূহত কিন্তু এতিয়া সেই ভিতৰুৱা অঞ্চলৰ ঠাই সমূহতো বিভিন্ন ধৰণৰ চৰকাৰীভাৱে যেনেকৈ শৌচালয়বোৰ দিছে সেইবোৰ নিৰ্মাণ কৰিছে তেওঁলোকে তাত ব্যৱহাৰ কৰে সেইবিলাক ক্ষেত্ৰত তেওঁলোক সচেতন হৈছে পানীতো আগতে লেতেৰা পানী খাইছিল তাৰ ফলত বেমাৰ আজাৰ হৈছিল কিন্তু এতিয়া তেওঁলোকে নিজেই সচেতন হৈছে সেই লেতেৰা পানী নাখায় সদায় ফিল্টাৰ কৰিহে দুবাৰকৈ ফিল্টাৰ কৰিহে সেই পানীতো গৰম কৰি ঠাণ্ডা কৰি খায় তেনেকুৱা ধৰণৰ সৰু সৰু প্ৰ'চেচবোৰ তেওঁলোকে নিজৰ মতে কৰি লৈছে কাৰণ তেওঁলোক সচেতন হৈছে আৰু মই ভাবো আৰু এনেকুৱা এই সচেতনবোৰ মানে সকলোৰে অঞ্চলত থকাতো বিচাৰো আৰু যিহেতু মোৰ অঞ্চলত আছে আৰু ময়ো তেনেকৈ প্ৰায়বোৰ ঠাইত মই যা যেতিয়া যাওঁ ইফাল সিফাল তেতিয়া দেখিবলৈ পাওঁ সেই জাবৰ জোঁথৰবোৰ তেওঁলোকে কি কৰে এঠাইত থৈ পেলাই নি অলপ ঘৰৰ পৰা দূৰত গৈ সেই জ্বলাই দিয়ে যিটো জুইৰ লগত বীজাণু চিজাণুবিলাক মৰি যায় আৰু যদি ওচৰতে কিবা কুকুৰ মেকুৰী যদি গাড়ীয়ে চেপি মাৰে মানে বিছ ফুটমান তললৈকে গাঁত খান্দি পেলা নি সেইখিনি পুতি দিয়ে কাৰণ তাৰ গোন্ধতো লাগি গৈ যাতে পৰিৱেশতো বিনষ্ট নকৰে পৰিৱেশতো প্ৰদূষণ নকৰে তাৰ বাবেও তেওঁলোক সচেতন আৰু ভা এনেকৈ যিকোনো খাদ্য খোৱাৰ আগত ভালদৰে হাত ধুই লয় আৰু হাত শৌচ পেচাব কৰা পিছত তেওঁলোকে হাত ধুনীয়াকৈ চাবোন মাৰি ধুৱে বা সেই ডাক্টৰ কিছুমান ডাক্টৰে দিয়া পৰামৰ্শবোৰ তেওঁলোকে মানি চলে সেয়েহে মই ভাবো মোৰ নিজৰ যিখিনি ওচৰ চুবুৰীয়া মানুহ আছে অঞ্চলৰ তেওঁলোকে নিজৰ স্বাস্থ্যৰ প্ৰতি সদায় সচেতন আৰু ময়ো সচেতন